অঁ এইটো মোবাইল ষ্টোৰত লাগিছেনে মোক চেমচ্যাং গেলেক্সি এছ টুৱেণ্টি ফ'ৰটো লাগিছিলে হ'লে মানে ই এম আইত লম বুলি ভাবিছিলোঁ কি কি ডকুমেণ্টছ লাগিব আৰু মোবাইলটো আছে নাই দোকানত হয় ষ্টকত মানে হয় ক'ব কওক

অঁ আৰু ই এম আই কেনেকৈ কি কথা সেইবোৰ জনাব পাৰিব নেকি অঁ আৰু মই আপোনাৰ ধৰি লওক আজি তেইছ আগষ্ট চৌবিছ আগষ্টমানলৈ লাগিছিলে মোক ম'বাইলটো আনি দিব পাৰিব নেকি হয় আৰু কিবাকিবি আগতীয়াকৈ দিব লাগিব নেকি এডভাঞ্চ মোক আৰু অকল বেংক পাছবুক আৰু আধাৰ কাৰ্ড পান কাৰ্ড হ'লেই হ'ব ন অফাৰো আছে কি কি অফাৰ হয় আৰু বেলেগ কিবা অঁ ঠিক আছে বাৰু মই আপুনি মই যাম আপোনাৰ দোকানৰ তাত অহাকালিমানলৈ যাম আপুনি পৰহিমানলৈ আনি দিব পাৰিবনে মোবাইলটো তেতিয়াহ'লে ঠিক আছে বাৰু হ'ব